আমাৰ গাঁও আমাৰ গাঁওখনৰ নাম হেঙালপাৰা গাঁওখন অতিকৈ সুন্দৰ গাঁওখনত মানে খেতি বাতি এইবিলাক কৰা হয় তাৰ উপৰি গাঁওখনৰ মানুহবিলাক অতিকৈ সহজ সৰল গাঁৱৰ ইঘৰে সিঘৰৰ লগত মিলা প্ৰীতিৰে ধুনীয়াকে চলি যাই থাকে আমাৰ গাঁওখনত ধুনীয়া বহুত গছ গছনি এইবিলাকেৰে সেউজীয়া এটা ধুনীয়া পৰিৱেশ আছে গাঁওখনত নতুনকৈ পানী যোগানৰ আঁচনিৰ ব্য়ৱস্থা কৰা হৈছে এবছৰমান হৈ গ'ল ধুনীয়াকৈ ৰাতিপুৱা পুৱা গাঁৱত পানী যোগান ধৰা হয় বিশুদ্ধ পানী তাৰ উপৰি গাঁৱৰ এট দুটি ডাঙৰ নামঘৰ আছে এই নামঘৰ নামঘৰত মানে বিহু বিহু অনুষ্ঠান পাতে শংকৰদেৱ মাধৱদেৱ এইবি এইবিলাকৰ জন্ম তিথি মৃত্য়ু তিথি উৎসৱ এইবিলাক ডাঙৰ ডাঙৰ অনুষ্ঠান পতা হয় কণ কণ মইনাসকলৰ প্ৰতিভা বিকাশ কৰে ইয়াত গাঁৱৰ বয়সস্থ মহিলা গাঁৱৰ গোটেই মানুহ আৰু ল'ৰা ছোৱালী মতা মাইকী সবে মিলি নিজৰ প্ৰতিভা বিকাশ কৰি ডাঙৰ ডাঙৰ অনুষ্ঠান পতা হয় তাত মাঘ বিহুতো ধুনীয়া খেল ধেমালি পতা হয় আমাৰ গাঁৱত তাৰ উপৰি আমাৰ গাঁৱতে দুখন স্কুল আছে এখন এল পি স্কুল এখন হাইস্কুল তাত পাঠদান গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পাঠদান কৰিব পাৰে পাঠ কৰিব গ্ৰহণ কৰিব পাৰে তাৰ উপৰি আমাৰ গাঁৱৰ গোটেই মানুহবিলাকৰ চাকৰিয়াল মানুহ আছে আৰু খেতিয়ক মানুহ আছে সমান সমান মানুহেই আছে চাকৰি আৰু দুখীয়া চাকৰিয়াল সকলো মানুহেই আছে সকলো মানুহে ইঘৰে সিঘৰক সহায় সহযোগিতা কৰে আমাৰ গাঁৱৰ আমাৰ বৰমাহঁত আমাৰ বৰদেউতাৰ ল'ৰাহঁত সেইবিলাকে আমাক খুব সহায় সহযোগিতা কৰে আৰু গাঁৱৰ চ'কত এইবিলাক গধূলী আমাৰ গাঁৱৰ চ'কত গধূলী বজাৰ বহে তাত শাক চব্জি মাছ মাংস সেইবিলাক গোটেইবিলাক বস্তু সামগ্ৰী ক্ৰয় কৰিব পাৰি গাঁৱৰ বজাৰত পৰা তাতে এখন দুখন সপ্তাহত দুখন বজাৰ বহে এখন বজাৰ শনিবাৰ শনিবাৰে বহে তাতো চব বস্তুয়েই বেচা কিনা কৰা হয় দালি চাউলৰ পৰা শাক চব্জিৰ পৰা ফল মূলৰ পৰা কানি কাপোৰ কিতাপ বহীৰ পৰা আদিকে গোটেই বস্তু ব্য়ৱহাৰ কৰা হয় আৰু আৰু এখন বজাৰ বহে সোমবাৰে সেইখন বজাৰতো গৰু ছাগলী আদি কৰি চব বস্তুয়ে বেচা কিনা কৰিব পৰা যায় তাৰ উপৰি আৰু তাতে গাঁৱৰ এয়াই আৰু এইকাৰ সেই বিষয়ত গাঁওখন বহুত মানে ভাল লাগে আৰু ভাল পৰিৱেশ এটা হৈ যায় তেনেকুৱা ইয়াতে মাঘ মাঘৰ বিহুৰ অনুষ্ঠানত এখন ডাঙৰ সভা পতা হয় সেই সভাত কাঁহ পিতলৰ বস্তু বাচন বৰ্তন মানে মেলা বহে তাতে চব শাল চাল তাতে গায়ক চায়ক মতা হয় ধুনীয়া ডাঙৰ ডাঙৰ অনুষ্ঠান কতা হয় পতা হয় মানে চবে সা সুবিধা এইবিলাক আছে আৰু সেইকাৰণে গাঁওখন আমাৰ অতিকৈ প্ৰিয় ইয়াত কোনো অভাৱ অভিযোগ নাই আৰু মানুহবোৰৰ মিলা প্ৰীতি সেউজীয়া পৰিৱেশ সুগন্ধি বতাহ এইবিলাকৰ কাৰণে গাঁৱত থাকি আমি খুবেই ভাল পাওঁ আৰু আমাৰ গাঁওখনক আমি সেইকাৰণে ভাল পাওঁ এয়াই